চিকিৎসা বৰ্তমান এতিয়া অকণমান উন্নত হৈছে আৰু এতিয়া হয় এনেকৈ হস্পিটেলবোৰত আৰু যেনিবা আনি চাফ চিকুণ বা ধৰি এনে ডক্তৰ পোৱা যায় তাৰ কিছুমান এনেই গাঁৱলীয়াবোৰত তাৰমানে কেতিয়াবা আৰু হেৰি হয় দিগদাৰ হয় এনেকৈ ডক্তৰ নাপায়গৈ কেতিয়াবা দৰৱ নাপাওঁ এনে টাউনৰ ছাইডৰ বা টাউনতে অলপমান এনেই আগতকৈও অকণমান উন্নত পাওঁ তথাপিতো ৰাস্তা পদূলিবোৰ আগতেকৈও অকণ ঊনত হৈছে আৰু আগতেতো শিল গোটেই ৰাস্তা ভগা চিগা বাৰু গাড়ী চাৰি যাব নোৱাৰে এতিয়া বিশেষকৈ যেনিবা কেইটামান বছৰ অ' পিছত আকৌ পিছত যেন এতিয়া যেনিবা অলপ উন্নত হৈছে বোলে যাব পাৰে ৰাস্তা পাদূলিও ভাল গাড়ী মটৰো যাব পাৰে সেইকাৰণে ডক্টৰজন মাতিলেও যেনিবা যাব পাৰে এতিয়া যেনিবা কিছুমান আৰু গাঁৱৰ হেৰিবোৰত আৰু দেখিছোঁ যে মানে ডক্তৰ নিওঁ কেতিয়াবা দৰৱ পাতি নাপায় নাই বুলি কয় তেনেকুৱা অসুবিধা আছে কিন্তু এনে পইচা পাতি হেৰি হয় খৰচ কৰিবলগীয়া হয় তাৰপা এনে গাঁৱত আৰু গাঁৱৰ এতিয়া টাউনৰ ভাগলৈ গ'লে আৰু এতিয়া যেনিবা দৰৱ পাতিবোৰ হেৰি পোৱা হয় ডক্তৰ এজন বা চায় আৰু আমাৰ গাঁও ফালে মানে এইটোৱেই অসুবিধা আৰু এতিয়াও ৰাস্তা পদূলিবোৰ আহে সকলোৱে সুবিধাৰ বা অকণমান হৈছে হেৰি গাড়ী ডক্তৰ চক্টৰ এনেই আৰু সৰু সুৰা তাৰমানে এতিয়া আৰু এনেই হেৰিবোৰ তাৰ হস্পিতালবোৰত আৰু এনে পায় আগতকৈ অলপমান উন্নত হৈছে আগতেতো তেনেকৈও নাই ৰাস্তা পদূলি বেয়া এতিয়া অলপমান উন্নত হোৱা যেন লাগিছে আৰু